মই ফ্লিপকাৰ্টৰ পৰা কুৰ্টা অৰ্ডাৰ কৰিছিলোঁ তাৰ পজিটিভ ৰিজাল্ট পাইছোঁ কাৰণ কুৰ্টিটো আ পিন্ধিবৰ বাবে ফ্ৰী হয় আৰু সকলো ছাইজ এভেইলেবল থাকে সেইবাবে সহজ আৰু মানে অৰ্ডাৰ দিবলৈ ভাল